হয় নমস্কাৰ দাদা মই কালি যে আপোনাক ফোন কৰিছিলোঁ হয় মাছখোৱা পা হয় হয় হয় মই মাছখোৱাৰ পৰা সেই ভাইটিজনে ফোন কৰিলোঁ হয় আপোনালোকৰ মই ৰাতিপুৱা ফোন কৰিলোঁ আপুনি ৰিচিভ নকৰিলে হয় মই আপোনাৰ অট'খন মই কেনচেল কৰিব বিচাৰিছোঁ মোৰ ইমাৰ্জেন্সী হৈছে মানে হয় ইমাৰ্জেন্সী কাৰণে মই বেলেগ এজ এখন বাহনক হেৰি যোগাযোগ কৰিলোঁ মোৰ ইমাৰ্জেন্সী হোৱা কাৰণে হয় হয় আপোনাৰ ৰাতিপুৱা মই ফোন কৰিলোঁ আপুনি ৰিচিভ কৰিব নোৱাৰিলে হয় হয় আপোনাৰ ৰিচিভ কৰিব নোৱাৰা কাৰণে মই বেলেগ এখন অট' বুক কৰিলোঁ মই সেই অট'খনত মই ইমাৰ্জেন্সীভাৱে গুছি আহিবলগীয়া হ'ল হয় আপুনি বেয়া নাপাব হয় থেংক ইউ